পৱন বৰা শৰৎ বৰা অনিল তামুলী লীনা বৰতামুলী গকুল মহন্ত অ অমৃত মহন্ত টংকেশ্বৰ শইকীয়া ৰাজেন শইকীয়া পবীন বৰদলৈ পোনা হাজৰিকা হেম দাস জা জামাল আহমেদ ৰাজু আলী মাধৱ শইকীয়া হিৰো কলিতা উপেন বৰুৱা উপেন হাজৰিকা চন্দন জ্যোতি গোৱলা হেমন্ত শইকীয়া কেশৱ শইকীয়া বাবুলাল বাউৰী লাদু বাউৰী